মই বাতৰি অসমীয়াত চোৱাই পচন্দ কৰোঁ কিন্তু ইংলিছো বাদ নাযায় কাৰণ কিছুমান অসমীয়া নিউজ চাই যিখিনি আমেজ নাপাওঁ চাগে সেইখিনি ইংলিছ চেনেলছবিলাকে সিমানখিনিয়ে আমাৰ আগত ভালকৈ পৰিৱেশন কৰিব পাৰে সেই একেটা বাতৰি আৰু চাব গ'লে দূৰদৰ্শন চোৱা দিনৰ পৰা আজি আমি যিমানখিনি দূৰদৰ্শন চাই নিউজ সঠিক হিচাপে পাইছিলোঁ চাগে আজিকালি তেওঁলোকে দিব নোৱাৰে যিখিনি প্ৰাইভেট চেনেলছ আছে সেইকাৰণে মই বেছিভাগ নিউজপেপাৰ আৰু এটা দুটা ৰিজনেল চেনেলছ চোৱা যায় আৰু মোৰ অঞ্চলত স্থানীয় ভাষাত বিশেষ একো সেনেকুৱা সাং সংবাদ মাধ্যম নাই কিন্তু মই মোৰ মই চাকৰি সূত্ৰে গুৱাহাটীত থাকোঁ বাবে ইয়াতে দুই এটা আছে ইংলিছ লগতে অসমীয়াও চেনেলছ আছে